মই গান শুনি ভাল পোৱাৰ ভিতৰত মই প্ৰথমতে জ্যোতিষ ভট্টাচাৰ্য্য দেৱৰ মিহিৰ বৰদলৈ পুলক বেনাৰ্জী অংগৰাগ মহন্ত জুবিন গাৰ্গ জিতুল সোণোৱাল আৰু

খগেন মহন্ত আৰু অন্যতম ভূপেন হাজৰিকা ডক্তৰ ভূপেন হাজৰিকাদেৱৰ গীত শুনি মই খুবেই ভাল পাওঁ আৰু মোৰ আতাইতকৈ প্ৰিয় হৈছে জয়ন্ত হাজৰিকাদেৱ আৰু জয়ন্ত হাজৰিকাদেৱৰ প্ৰায় গীতেই মই শুনোঁ আৰু গাবলৈ চেষ্টা কৰোঁ জয়ন্ত হাজৰিকাদেৱৰ বিশেষকৈ তোমাৰ কথা যেতিয়া ভাবোঁ আগলি পাতত কাউৰী পৰে তাৰ পিছত তোমাৰ মৰমে মোক তাৰ পিছত মায়া মই ৰূপালী জোনাক তাৰ পিছত সুৰাত মগন ভয়াল ৰাতি তাৰ পিছত ভূপেন হাজৰিকাদেৱৰ বিশেষ গীত মানুহে মানুহে বাবে যিটো অন্যতম মানে যোৱা শতিকাৰ শ্ৰেষ্ঠ গীত হিচাপে এইটো এইটো চিলেকশ্যন হৈছে নিৰ্বাচিত হোৱা এই গীতটি খুবেই ভাল পাওঁ আৰু এই গীতসমূহ মই সৰুৰ পৰাটো মই ৰেডিঅ'ত শুনিছিলোঁ আৰু ৰেডিঅ'ত শুনি মই খুব আপ্লুত হৈছিলোঁ আৰু তেতিয়াৰ পৰা সেই মৌলিক যিটো চিন্তা সেই চিন্তাবোৰ গীতৰ কথাবোৰ মোৰ ভিতৰত সোমাই গৈছিলে আৰু শেষলৈকে আজিৰ দিনত যিহেতু প্ৰযুক্তি বিদ্যাৰ যথেষ্ট উন্নত হৈছে গতিকে মই মোবাইলতো শুনিব পাৰোঁ আৰু মই ডেক্সটপত মোৰ ষ্টক কৰাই আছে সংগ্ৰহ কৰাই আছে সেইবোৰ সেইবোৰো শুনোঁ আৰু বিশেষকৈ এফ এম এফ এমটো শুনোঁ সেই ৰেদিঅ'ৰ সেই বস্তুটো তেতিয়া দুটা কথা মনলৈ আহে ৰেডিঅ'ৰ সেই সুৰবোৰ আৰু পুৰণি স্মৃতিবোৰ দুইটা একেলগে আহে গতিকে গীত বুলি ক'লে এইখিনি সামগ্ৰিক ভাৱেই এইখিনি গীত আৰু জুবিন গাৰ্গৰ গীতটো ভাল লাগে আৰু গীত বুলি ক'লে দুটা কথা কণ্ঠ যি যি গৰাকীয়ে গায় সেইটোতকে আৰু যি যিখিনি যিখিনি লিখে যিখিনি লিখে সেইখিনি কথাও তেখেতসকলৰ গীত মানে লিৰিক্স যিখিনি কথা গীতৰ কথা সেই গীতৰ কথাখিনিও খুবেই মানে দৰকাৰী আৰু মানে সেইবিলাক সৰুৰ পৰা মই খুব শুনি আহিছিলোঁ আৰু বুজি পাওঁ যেনে ধৰক বহু দিন বকুলৰ গোন্ধ পোৱা নাই সেই গীতটিয়ে মানে চুই যায় তাৰ পিছত মোক এটি সুৰ কৰি তুলা তেনেকুৱা ধৰণৰ থাকে গতিকে সামগ্ৰিক ভাৱে এই গীতবোৰ এই গীতবোৰৰ আশে পাশে মই এই গীতৰ মাজত থাকোঁ মোৰ ভাল লাগে আৰু মই তেনে তেনে ধৰণেই এই বৰ্তমান সময়লৈকে মই এইকেইটা প্ৰযুক্তিৰে গীতবোৰ শুনি আছোঁ